অসম ভ্ৰমণ কৰাৰ সময়ত বাহিৰৰ পৰ্যটকে কিনিব পৰা অসমত জনপ্ৰিয় বহুতো বস্তু আছে যেনেকৈ হস্তশিল্প বুলি ক'বলৈ গ'লে হাতেৰে বোৱা মেখেলা চাদৰ আৰু টঙালি ৰিহা আৰু গামোচা যোনবিলাক অসমত খুবেই জনপ্ৰিয় আৰু বাহিৰৰ পৰ্যটকে আহি কেনে এইবিলাক অসমৰ পৰা কিনি লৈ যাব পাৰে আৰু শিপিনীবিলাকে অসমৰ ধুনীয়া ধুনীয়া যোনবিলাক জাপি হওক ধুনীয়া ধুনীয়া এটা এখন ধুনীয়া সৰিয়হ সৰিয়হৰ পথাৰ হওক সেইবিলাক ধুনীয়াকৈ ফুল বাচি মেখেলা চাদৰতে হওক গামোচাতে হওক টঙালিতেই হওক এইবিলাকত ব্যৱহাৰ কৰে ধুনীয়াকৈ ফুল তুলি বাচি উলিয়ায় আৰু যোনবিলাক খুব আকৰ্ষণীয় দেখিবলৈ বাহিৰৰ পৰ্যটকে আহি অসমৰ পৰা লৈ যায় আৰু ক'বলৈ গ'লে অসমত আ অলংকাৰ বহুত পোৱা যায় যেনেকৈ হাতেৰে নিৰ্মিত কিছুমান আ অলংকাৰ অসমৰ জনপ্ৰিয় যেনেকৈ জোনবিৰি ঢোলবিৰি দুগদুগী গামখাৰু কাণত পিন্ধা থুৰীয়া এইবিলাক আৰু আমাৰ সত্ৰীয়া নৃত্যত ব্যৱহাৰ কৰা মূৰত মৰা চিটিপতিডাল এইবোৰ এইবিলাক খুব জনপ্ৰিয় ধুনীয়া ধুনীয়া ডিজাইনত চিটিপতিডালত কেতিয়াবা জাপি কেতিয়াবা দুগদুগী কেতিয়াবা জোনবিৰি এনেকৈ কৰি নিৰ্মাণ কৰে আৰু ধুনীয়া ধুনীয়া মণি বিভিন্ন ৰং বিৰঙৰ মণিৰেদি সাজি উলিয়াই আৰু ক'বলৈ গ'লে অসমৰ অসমখন আমাৰ যি বাবে বিখ্যাত যেনেকৈ এশ্ এশিঙীয়া গঁড় এই এশিঙীয়া গঁড় এশিঙীয়া গঁড়ৰ মূৰ্তি আৰু আমাৰ আগৰ আহোমসকলৰ যোনটো ৰংঘৰ আছিলে সেই ৰংঘৰবিলাক আহোমৰ আৰু অস অসমৰ এশিঙীয়া গঁড় সেইবিলাক তেওঁলোকে কাঠেৰে নিৰ্মাণ কৰি কেনে পৰ্যটকক বেচে আৰু খুব ধুনীয়া ধুনীয়াকৈ একদম তেওঁলোকে সাজি উলিয়ায় আৰু বিহুত যেনেকৈ ব্যৱহাৰ কৰা আমাৰ ঢোল গগনা সুতুলি সুতুলিটো মাটিৰে নিৰ্মাণ কৰে গগনাপাত বাঁহৰে নিৰ্মাণ কৰে আৰু ঢোল যোনটো কাঠেৰে নিৰ্মাণ কৰে আৰু আমাৰ গৰুৰ চালেৰে ব্যৱহাৰ কৰে পেঁপা ম'হৰ শিঙৰ পেঁপা এইবিলাক অসমত খুব জনপ্ৰিয় আমাৰ বাহিৰৰ পৰ্যটকে কিনিব পৰা এইবিলাক আমাৰ অসমৰ খুব আকৰ্ষণীয় বস্তু যোনবিলাক বাহিৰৰ পৰ্যটকে লৈ কিনি বাহিৰলৈ লৈ যাব পাৰে আৰু অসমত ক'বলৈ গ'লে আমাৰ যেতিয়া নাম প্ৰসংগ হয় ভাগৱত পাঠ কৰে আৰু সকাম হয় তেনেকৈ কাঠে নিৰ্মিত ঠগা আছে তাত য'ত ভাগৱত পাঠ কৰে তেনেকৈ আমাৰ অসমত খুব ধুনীয়া ধুনীয়া বাঁহৰ কাঠৰ বস্তু তৈয়াৰ কৰি উলিয়ায় আৰু নামঘৰৰ ব্যৱহাৰ হোৱা দবা আছে মৃদংগ আছে এইবিলাক সকলো অসমত তৈয়াৰী আৰু এইবিলাক খুব আকৰ্ষণীয় আৰু বাহিৰৰ পৰিৱেশ বাহিৰৰ যিমান পৰ্যটক আহে অসমৰ পৰা এইবিলাক লৈ যায় আৰু তেওঁলোকে এইবিলাক অসমৰ পৰা বাহিৰত লৈ গৈ আমাৰ অসমখন অসমখনক এনেধৰণেই তেওঁলোকে পৰিচয় দিবলৈ সক্ষম হয় আৰু ক'বলৈ গ'লে আৰু জনপ্ৰিয় বস্তু অসমত বহুতো আছে যেনেকৈ বিহুত ব্যৱহাৰ কৰা টকা আছে আৰু তাল আছে তেনেকৈ সত্ৰীয়া নৃত্যত ব্যৱহাৰ কৰা বৰ তালখন আছে তেনেধৰণে আমাৰ অসমত বহুতো ধুনীয়া ধুনীয়া জনপ্ৰিয় বস্তু আছে যোনবিলাক আমাৰ অসমত খুবেই জনপ্ৰিয়